যিহেতু মোৰ জন্ম অসমত আৰু অসমত অসমীয়া ভাষা অধিক প্ৰচলিত আৰু অসমীয়া মানুহবোৰে সাধাৰণতে ইজনে সিজনৰ লগত অসমীয়া ভাষাতেই কথা বতৰা পাতে আৰু ময়ো সৰুৰ পৰাই মোৰ ওচৰ চুবুৰীয়া মোৰ মা দেউতা মুখৰ পৰা অসমীয়া ভাষা শুনি আহিছোঁ আৰু মই তাৰ পৰাই অসমীয়া ভাষাত কথা বতৰা ক'বলৈ শিকিছোঁ অসমীয়া বিদ্যালয়বোৰতো সাধাৰণতে অসমীয়া ভাষা প্ৰচলিত আৰু ইয়াৰ পৰাই মই অসমীয়া ভাষা স্পষ্টকৈ ক'বলৈ শিকিছোঁ অসমৰ সকলো ঠাইতে অসমীয়া ভাষা প্ৰচলিত সেইকাৰণে ইয়াত সৰু ল'ৰাৰ পৰা বুঢ়া মানুহলৈকে সকলোৱে অসমীয়া ভালকৈ ক'বলৈ জানে সেইবাবে অসমীয়া ভাষা অসমত ক'বলৈ অধিক সহজ আৰু আমি অসমত ইজনে সিজনৰ লগত কথা পাতিবলে সাধাৰণতে অসমীয়া ভাষাই ব্যৱহাৰ কৰোঁ আৰু অসমত সকলো ঠাইত অসমীয়া ভাষাতেই আমি ইজনে সিজন মানুহৰ লগত কথা বতৰা ভালকৈ পাতিব পাৰোঁ অসমীয়া সকলো ঠাইতে অসমত চল প্ৰচলিত কিন্তু যদি আমি অসমৰ পৰা বাহিৰা ৰাজ্যলৈ যাওঁ তেতিয়া অসমীয়া ভাষা লৈ অধিক প্ৰচলিত নহয় যাৰ বাবে আমি কিছুমান সমস্যাৰ সন্মুখীন হ'ব লগীয়া হয় যেনে আমি কথা বতৰা পাতিবলৈ বহুতো ধৰণৰ সমস্যাৰ সন্মুখীন হওঁ কাৰণ বাহিৰা মানুহবোৰে অসমীয়া ভাষা ভালকৈ ক'বলৈ নাজানে কাৰণ তাৰ শিক্ষানুষ্ঠানবোৰত অসমীয়া ভাষা শিকোৱা নাযায় যাৰ ফলত আমি বাহিৰা ৰাজ্যবোৰত অসমীয়া ভাষা ব্যৱহাৰ কৰিব নোৱাৰোঁ আৰু যদি আমি ব্যৱহাৰ কৰোঁ ইয়াৰ কোনো অসমীয়া ভাষা বুজি নাপায় সেয়ে আমি বাহিৰা ৰাজ্যবোৰত অসমীয়া ভাষা ব্যৱহাৰ কৰিব নোৱাৰোঁ কিন্তু আমি অসমত অসমীয়া ভাষাৰ প্ৰচলন আছে বাবে আমি সকলো ঠাইতে ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমি অসমৰ মানুহবোৰৰ লগত সাধাৰণতে অসমীয়াত কথা বতৰা পাতোঁ